হেল্ল' দাদা বিৰিয়ানী হাওছ হয়নে মই আপোনালোকৰ তাত পনিৰ বিৰিয়ানী দুটা ভেজ পিজ্জা তিনিটা ফিছ বিৰিয়ানী এটা চিকেন বিৰিয়ানী দুটা তাৰ পাছত ভেজ ৰোল দুটা পাও ভাজি এটা চিকেন ৰোল এটা এগ ৰোল এটা অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ তাত মই টেন পাৰচেণ্ট অফ পাইছিলোঁ সেইবাবে অৰ্ডাৰ কৰা হৈছিল অৰ্ডাৰটো মোৰ কলেজ চাৰিআলিত আছিলে লাকী গাৰ্লচ হোষ্টেলত তাৰ পাছত এতিয়ালৈকে মোৰ একাউণ্টৰ পৰা পেমেণ্টটো কটা হ'ল কিন্তু এতিয়ালৈকে পে পেমেণ্ট কৰাৰ ষ্টেটাচটো শ্ব' কৰা নাই এতিয়ালৈকে মোৰ অৰ্ডাৰটো আহি পোৱাহি নাই আৰু পেমেণ্টটোও শ্ব' কৰা নাই গতিকে আপোনালোকে কিবা এটা ব্যৱস্থা কৰি মোৰ পেমেণ্টটো যদি হৈছে কৰাটো শ্ব' কৰা দেখুৱাব লাগে যদি নহয় তেতিয়াহ'লে মোৰ পেমেণ্টটো ঘূৰাই দিয়াৰ ব্যৱস্থাটো কৰিব লাগে নহ'লে যদি অৰ্ডাৰটো আহি পায়হি মোৰ পিছত আকৌ সেই অৰ্ডাৰটোৰ পইচাটো খুজিব তেতিয়া মোৰ কাৰণে দিগদাৰ অসুবিধা হ'ব পাৰে গতিকে যদি আপোনালোকে অতি সোনকালে মোৰ সমস্যাটো সমাধান কৰক